মই এটা ওৱান প্লাচ টিভি লৈছিলোঁ থ্ৰ' এমাজনৰ পৰা প্ৰডাক্টটো খুব ধুনীয়াকৈ পেকিঙত আহিছে তেওঁলোকে ডেলিভাৰীও খুব ধুনীয়াকৈ কৰি থৈ গৈছে তেওঁলোকে আহি পিনি ঘৰতে মোক দি গৈছে আৰু আপোনাৰ উইদিন থ্ৰি আৱাৰ্চ ফ'ৰ আৱাৰ্চৰ ভিতৰত তেওঁলোকে ইনষ্টলেচনৰ পৰা মোক কল কৰিছিলে ত' কল কৰাৰ পিছত তেওঁলোক নেক্সট ডে আহিছে নেক্সট ডে আহি কিনি ধুনীয়াকে ইনষ্টল কৰি কিনি গৈছে তাতে কোনো প্ৰব্লেম পোৱা নাই আৰু এমাজনৰ পৰা খুব ভালকে তেওঁলোকে পেকিংটো ধুনীয়াকৈ দিছে কোনো একো মানে ভাঙা চিঙা নাই খুব সুন্দৰভাৱে পাইছোঁ বস্তুটো আৰু ইনষ্টলেচনৰ ক্ষেত্ৰতো একো মোৰ হেডেক্ হোৱা নাই তেওঁলোক আহিছে ইনষ্টলেচনৰ মানুহ তেওঁলোক আহি কিনি ধুনীয়াকে মোৰ ইয়াত ইনষ্টল কৰি গৈছে টু ৱাল মাউণ্টো কৰি গৈছে একো ইছ্যু নাই ধুনীয়াকৈ প্ৰডাক্টটো মই ৰিচিভ কৰিছোঁ থেংকিউ এমাজন